মোৰ প্ৰিয় অনুষ্ঠান বুলি ক'লে অনুষ্ঠান বা কিতাপ পাতি বুলি ক'লে অধ্যয়নৰ ক্ষেত্ৰত দ্য এলকেমিষ্ট নামৰ কিতাপখন মোৰ জীৱনত বহুত কিবা বুলি মই ভাবোঁ লিখক হৈছে কোয়েলো পাউলো তাৰ অসমীয়া ভাঙনিটো মই পঢ়িছোঁ আৰু ইংৰাজী সংস্কৰণো পঢ়িছোঁ আৰু এবাৰ পঢ়া নহয় আমি প্ৰায়েই পঢ়ি থাকোঁ তাত এনেকুৱা কিছুমান কথা আছে বাস্তৱ জীৱনৰ লগত জড়িত যে মোৰ খুবেই ভাল লাগে তাৰ চৰিত্ৰবোৰ তাৰ বিশ্লেষণবোৰ অসমীয়া ভাষান্তৰত তাত মানে বহু ভূপেন হাজৰিকাৰ জীৱনৰ কথা বহু তাত সংযুক্ত হৈছে সেইটো মিল পাওঁ মই গানৰ মাজেৰে হাজৰিকাৰ গান কিছু মই গাওঁ আৰু অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰোঁ সেই কাৰণে কোয়েলো পাউলোৰ যিটো দ্য এলকেমিষ্ট কিতাপখন মোৰ পঢ়ি ভাল লাগে খুব বেছিকৈ পঢ়োঁ আৰু অন্যান্য কিতাপ পঢ়ি থাকোঁ কিন্তু এইখনক মই বাৰম্বাৰ পঢ়োঁ ইয়াৰ লগতে আৰু এখন মোৰ কিতাপ আছে মিতব্যয়িতা নামৰ কিতাপ এখন মই সঘনাই পঢ়ি থকা কিতাপ মানে এবাৰ পঢ়ি শেষ কৰিছিলোঁ হ'ল এনেকুৱা নহয় মিতব্যয়িতা নামৰ কিতাপখন মই পঢ়ি খুব ভাল পাওঁ তাত খুব দৰকাৰী বাস্তৱ জীৱনত প্ৰয়োজনীয় বহুত দৰকাৰী কথা তাত সংযুক্ত আছে পুনৰ পুনৰ পঢ়ি নিজকে তাৰমানে নিয়ন্ত্ৰণ কৰা এইটো এটা সুবিধা আছে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তাত থকা বাক্যবোৰৰ ভিতৰত এটা মিতব্যয়িতা কিতাপখনত এটা বিশেষ বাক্য আছিল সেইটো মই উল্লেখ কৰিব বিচাৰিছোঁ যে অৰ্থৰ বিশ্বাসযোগ্যতাই হৈছে শ্ৰেষ্ঠ বিশ্বাসযোগ্যতা অৰ্থাৎ কোনো ব্যক্তি এজন আনৰ কাৰণে বিশ্বাসী বিভিন্ন ক্ষেত্ৰত হ'লেও যদি কেতিয়াবা অৰ্থৰ দিশত বিশ্বাস ৰাখিব নোৱাৰে তেনেহ'লে আগৰ সমষ্ট বিশ্বাসখিনি হেৰাই যায় গতিকে অৰ্থনৈতিক দিশত লেনা দেনাৰ ক্ষেত্ৰত মানুহে খুব সাৱধান হ'ব লাগে যাতে তেওঁৰ যিমানবোৰ সম্পদ বিশ্বাসৰ সম্পদ আছে সকলোবোৰ যেনে অনৰ্থক হৈ নাযায় এই কথাটো তাত জড়িত আছে আৰু মই খুবেই ভাল পাওঁ